আমাৰ অসমত ব্যৱসায়িক খণ্ডই বহুতো সামাজিক পৰিৱেশৰ সম্পৰ্ক কিয় কাম কিছুমান কৰি আছে যেনে স্থানীয় থলুৱা বস্তুবিলাক ৰপ্তানি কৰাৰ ওপৰত গুৰুত্ব দিছে আমাৰ অসমৰ পৰা সৌ সিদিনা বহু পৰিমাণে ৰঙালাও কাজি নেমু আদা কেঁচা হালধি ইত্যাদি বিভিন্ন আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি কৰিছে এইবিলাক থলুৱাভাৱে কেনেকৈ উৎপাদন কৰিবলগীয়া হয় সমাজৰ নিবনুৱা যুৱক যুৱতীসকলৰ লগত যোগ হৈ চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ যোগেদি এই দিশবিলাক মানে আগবঢ়াই নিছে সৌ সিদিনা অসমৰ বিভিন্ন ব্যক্তিৰ লগত অসম চৰকাৰে নতুন নতুন সংস্থাৰ লগত সংস্থাপন মানে সংযোগ স্থাপন কৰি বিশ্ব পৰিৱেশ শান্তিৰ কাৰণে বিভিন্ন গছপুলি ৰোপণ কৰিছে সদ্যহতে এই গছপুলিবিলাক গাঁৱৰ আত্মসহায় মহিলাসকলৰ যোগেদি এই কাৰ্যবিলাক বৃহতৰূপে ৰূপায়ন কৰিছে